মই ধৰ্মীয় চিৰিয়েল ধৰ্মীয় চিনেমা ধৰ্মীয় নাটক আদি চাইছোঁ আৰু এইসমূহৰ পৰা মোৰ কিছু অভিজ্ঞতা হৈছে যে মানৱ জাতিৰ যিটো অপসংস্কৃতি আৰু মানৱতাৰ মূল্যবোধৰ যিটো স্খলন তাৰ পৰা মানুহক বচোৱাৰ কিছু তাৰ পৰা আমি এনেধৰণৰ নাটক বা চিনেমাৰ পৰা নীতি দে নিৰ্দেশনাখন আমি পাইছোঁ ইয়াৰ চৰিত্ৰসমূহে দৈনন্দিন মানৱ জীৱনৰ ঘটি থকা ঘটনাবিলাক প্ৰকাশ কৰাৰ লগতে ঈশ্বৰ যে আছে ধৰ্মীয় বোলা বস্তু এটা যে আছে সেই ঐশ্বৰিক শক্তিয়ে মানৱ জাতিৰ ওপৰত যে প্ৰভাৱ বিস্তাৰ কৰে আৰু এই ক্ষেত্ৰত মানুহৰ অপশক্তিসমূহক ধ্বংস কৰি এক সুন্দৰ মানৱ জাতিক ভাল পথত ৰখাৰ যিটো প্ৰচেষ্টা এইখিনি ধৰ্মীয় ৰীতি নীতিখিনিয়ে বা ধৰ্মীয় চিৰিয়েল বা চিনেমাৰ যোগেদি আমি পাব পাৰোঁ এই বহু ক্ষেত্ৰত মানৱ জাতিৰ যিটো পৰিৱেশ মানৱ যিটো জাতিৰ যিটো উশৃংখলতা এইখিনিৰ পৰা আমি আমাৰ ভৱিষ্যতটো এক আন্ধাৰ আমি দেখিবলৈ পাওঁ বৰ্তমান অৱস্থাটো আমি এটা কথা জানো যে শাসন ব্যৱস্থা বা অন্যান্য বিভিন্ন ধৰণৰ কাৰ্য ক্ৰমনিকাৰেও মানৱ জাতিক এক সুন্দৰ পথত ৰখাৰ অসুবিধা হোৱাৰ ফলশ্ৰুতিত এনেধৰণৰ ধৰ্মৰ সৃষ্টি হৈছে আৰু এই ধৰ্মৰ চিৰিয়েলসমূহ যদি আমি সুন্দৰভাৱে অধ্যয়ন কৰোঁ যদি আমি চাওঁ যদি আমি হৃদয়ঙ্গম কৰিবলৈ যাওঁ তেতিয়াহে আমি আমাৰ সত্ত্বাটো আমি ইয়াৰ পৰা জানিব পাৰোঁ আৰু মানৱ জাতি যে এক ক্ষুদ্ৰতম বিশ্বব্ৰহ্মাণ্ডৰ কণিকা ইয়াৰ যে বেলেগ স্থিতি নাথাকে আৰু এই ধৰ্মীয় সৃষ্টিৰেই বা ধৰ্মীয় বান্ধোনেৰেই যে আমাক বান্ধি ৰাখি আমাৰ জন্ম আৰু মৃত্যুৰ ব্যৱস্থা কৰি আছে এই কথাখিনি আমি তেতিয়া উপলব্ধি হয় আৰু তেতিয়া আমাৰ অহংকাৰখিনি আমাৰ নোহোৱা হৈ যায় আমাৰ যিটো অসূয়া মনোভাৱ সেইখিনিও নোহোৱা হৈ যায় গতিকে মই চাই থকা এই বিভিন্ন ধৰণৰ চিৰিয়েল চিনেমা এইবিলাকৰ পৰাই ময়ে নালাগেই আমাৰ জনসাধাৰণক এটা সুন্দৰ পথত নিয়াৰ বৰ এটা সুন্দৰ প্ৰয়াস আমি সকলোৱেই এনেধৰণৰ ধৰ্মীয় অনুষ্ঠানবিলাক চাব লাগে ধৰ্মীয় অনুষ্ঠানৰ মাজেদি যিবিলাক এনেধৰণৰ চিনেমা বা চিৰিয়েল উলিওৱা হৈছে এইখিনি এইখিনি আমাক বৰ সময়ত বিভিন্ন সময়ত বিভিন্ন আমাৰ সমস্যাৰ সময়ত বা বিভিন্ন মনটোৰ বিচলিতৰ সময়ত এক স্থিতি নিৰূপণ কৰিবলৈ গৈ আছে এনে তেনে বহু নাটক আছে বহু চিনেমা আছে যিখিনিক আজিৰ যুগৰ নৱপ্ৰজন্মই কম কমকৈ চাবলৈ লয় কিন্তু সেয়ে আমাৰ এটা অসুভ লক্ষণ আমি দেখিছোঁ যে বৰ্তমান পৃথিৱীত এই নৱপ্ৰজন্মৰ যিটো উশৃংখল ৰূপ এটা আহি আছে এই উশৃংখল ৰূপটোক এক সততাৰ পথত ৰক্ষা কৰিবলৈ এনেধৰণৰ চিৰিয়েল চিনেমা নাটক বা তেনেধৰণৰ কিতাপ পত্ৰকে আদি কৰি এইসমূহক আমি তেওঁলোকক ভাল পথলৈ নিয়াৰ ক্ষেত্ৰত আমি যুগুত কৰাই তেওঁলোকক তাৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিব লাগে নহ'লে আমি ব্যক্তিককেন্দ্ৰিক সমাজখনে আৰু নিজৰ সন্তানসকলক আনৰ লগত সংস্পৰ্শ ৰক্ষা নকৰাকৈ এক যান্ত্ৰিকভাৱে গঢ়ি তোলাৰ যিটো প্ৰয়াস আজিৰ যুগৰ মানৱ সমাজৰ সেয়ে আমাৰ ভৱিষ্যতটো বৰ আন্ধাৰ কৰি তুলিব যেন আমাৰ অনুমান হৈছে গতিকে আমি আহ্ৱান জনাইছোঁ মই যে বিভিন্ন সময়ত ওলোৱা নাটক চিনেমা যিসকল যিবিলাক আমাৰ ধৰ্মীয় ওপৰত ভিত্তি কৰি উলিওৱা হৈছে সেইসমূহ সুন্দৰভাৱে নিজৰ ছাত্ৰ ছাত্ৰী নিজৰ ল'ৰা ছোৱালী এইসমূহক দেখুৱাবৰ ব্যৱস্থা কৰিব লাগে তেতিয়াহে মানৱতা তেওঁলোকৰ মাজলৈ আহিব আৰু আমি এটা কথা জানো যে মানুহ পাঁচ প্ৰকাৰৰ প্ৰথমতে মানুহ হৈ জন্ম হয় তাৰপিছত অলপ উন্নত হ'লে মানৱ হয় তাৰপিছতেই মনীষ হ'ব মহামানৱ হ'ব আৰু মহাপুৰুষ এইখিনি কেৱল ধৰ্মৰ যোগেদিহে মানুহে কৰিব পৰাটো সম্ভৱ হয় মই সকলোকে এই বিষয়ত আহ্ৱান জনালোঁ